শিক্ষাই সাংস্কৃতিক প্ৰথাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায় বুলি ভাবোঁ শিক্ষিত লোকসকলে ভালদৰে শুদ্ধ অশুদ্ধটো বিচাৰ কৰিব পাৰে আৰু সেইবাবে যিখিনি সাংস্কৃতিক প্ৰথা থাকে সেইখিনিটো প্ৰভাৱ পৰে শিক্ষাই এখন সমাজক উন্নত কৰিব পাৰে আৰু শিক্ষা অবিহনে মানুহে মানৱ সমাজ আগবাঢ়িব নোৱাৰে বুলি মই ভাবোঁ বিভিন্ন ধৰণৰ সমাজত প্ৰচলিত সাংস্কৃতিক প্ৰথাসমূহৰ ওপৰত শিক্ষাৰ প্ৰভাৱ দেখা যায় শিক্ষিত লোকসকলে সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ কু সংস্কাৰ অন্ধবিশ্বাস সেইবিলাক বৈজ্ঞানিক বা বিজ্ঞানসন্মতভাৱে বিচাৰ কৰিব পাৰে তেওঁলোকে বুজিব পাৰে যে এইটো ভুল এইটো শুদ্ধ আৰু আমাৰ সমাজত যিবিলাক প্ৰচলিত অন্ধবিশ্বাস আছে সেইবিলাক তেতিয়াহে দূৰ হ'ব যেতিয়া সকলো লোকসকল শিক্ষিত হৈ পৰিব বা শিক্ষাৰ মানদণ্ড উন্নত হ'ব শিক্ষাৰ হাৰ বৃদ্ধি পাব শিক্ষা অবিহনে মানৱ সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰথাসমূহত তাৰ প্ৰভাৱ দেখা যায় আমি যদি এখন সমাজক উন্নত কৰিব বিচাৰোঁ সেই সমাজখনৰ পৰা অন্ধবিশ্বাস কু সংস্কাৰবোৰ আঁতৰাব বিচাৰোঁ তাৰ সাংস্কৃতিক প্ৰথাসমূহত থকা যিবিলাক অন্ধবিশ্বাস সেইবিলাক দূৰ কৰিব বিচাৰোঁ তাৰ কাৰণে শিক্ষা অপৰিহাৰ্য্য শিক্ষা উন্নত হ'লেহে সেইবিলাকো উন্নত হ'ব আৰু আমাৰ সমাজৰ পৰা কু সংস্কাৰ অন্ধবিশ্বাসবোৰ দূৰ হ'ব সেইবিলাক দূৰ হ'লেহে সমাজখন আগবাঢ়িব পাৰিব আৰু সমাজখন আগবাঢ়িলেহে গোটেই দেশখন আগবাঢ়ি যাব পাৰিব জগতত জিলিকি পৰিব পাৰিব সেইবাবে শিক্ষাটো শিক্ষা এক অপৰিহাৰ্য্য অংগ দেশ এখন উন্নত হ'বৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে